মই এজনী শিপিনী মই এতিয়ালৈকে তাঁত বৈ আছোঁ মোৰ বয়স এতিয়া বাষষ্ঠি বছৰ বাষষ্ঠি বছৰ হ'লেও মোৰ শালত তাঁত আছে গামোচা আছে ফুল বাচি আছোঁ আৰু মই তাঁত বোৱাটোৱেই নহয় মই পিন্ধাটোৱেই নহয় মই বহুত সত্ৰলৈও দিছোঁ চেলেং কাপোৰ গামোচা খুটা কাপোৰ আৰু মোৰ যিখিনি মিতিৰ কুটুম সেইবিলাকক কোনোবা আহিছে ৰুমাল বৈছোঁ গাঁৱৰ বৈছোঁ মাজত ফুল দি দি মৰমত সেইবিলাকক বিহুৱে সংক্ৰান্তিয়ে আহে তেওঁবিলাকক মই এখন গামোচা এখন ৰুমাল বা কোনোবা এজনক এটা গাৰুৱাৰ তেনেকৈ দি আছোঁ আৰু মই ফুল বাচিয়ে আছোঁ প্ৰায় নবৈ আশীলৈকে কাঠি এতিয়া বৰ্তমান বাচিছোঁ ভগৱানে কৰাত আৰু মই অকল তাঁত বোৱাই নহয় মই লগতে ঊল কৰোঁ চুৱেটাৰ গোঠোঁ আজিকালি ঊল গুঠিবলৈ এৰিলোঁ আজিকালি গোঠা চুৱেটাৰ নিপিন্ধে নহয় মেচিনত দিয়া চুৱেটাৰ মিহি হয় ভাল হয় ডিজাইন হয় ৰং কেইবা ৰঙৰ ৰং দিব পাৰে কিন্তু আমি শলাৰে যেতিয়া কোৰ ঊলৰ শলাৰে যেতিয়া কৰিছিলোঁ চাৰিডাল শলাৰে আমি বেছি ৰং দিব নোৱাৰোঁ অতি বেছি তিনিটা দিব পাৰোঁ তাতকৈ আমি ৰং দিব নোৱাৰোঁ আমাৰ ৰং নুঠে তাৰমানে এতিয়া মেচিনত দিয়া চুৱেটাৰ কি হ'ল বহুবিলাক ৰং দিব পাৰে ঊলডাল চুচি পেলাই মিহি হয় সেইকাৰণে ঊলটো চুৱেটাৰ বা হাত দীঘল চুৱাটাৰ বা অন্য ঊলৰ কাম কৰিবলে আমি অলপ এৰিছোঁ সেইকাৰণে এৰিছোঁ তাৰমানে বিক্ৰী কৰিব নোৱাৰোঁ আৰু কাৰোবাক দিলেও পিন্ধিবলৈ অকণমান বেয়া পায় আজিকালি ডিজাইনে ডিজাইনে বস্তু ওলাল তাৰপিছত ঊলৰ কাম কৰোঁ শলাৰ কাম কৰোঁ তাৰপৰা কুৰ্চা কাম মই এতিয়ালৈকে কুৰ্চা কাম কৰি আছোঁ শৰাই ঢকা গোঠোঁ এই সৰু সৰু ল'ৰা ছোৱালী হাফ গেজ্ঞি গোঠোঁ ইফালে টেবুলত যে পাৰে আজিকালি ডাঙৰ ডাঙৰ টেবুল কাপোৰখনৰ মাজত যে ডিজাইন লগাই চকৰ খুৱাই খুৱাই তেনেকুৱা মই চকৰ খুৱাই চকৰ বনাই নিজে চকৰ বনাই তিনি চাৰি লাইন দি মেখেলা এখন পিন্ধিও আহিছোঁ ইয়ালে নিজে পিন্ধি আহিছোঁ তাৰপিছত ঊলৰ কোৰ্চাৰ কাম কৰোঁ এইবোৰ কাম কৰি নামঘৰলৈ যাওঁ নামঘৰলৈ গৈও ভাল লাগে তাঁত বৈয়ো ভাল লাগে কুৰ্চা কাম কৰিও ভাল লাগে খেতি কৰিও ভাল লাগে এতিয়া এইটো বয়সত কোনটো মই বেছিকৈ দিম ভাবিয়ে তৎ পোৱা নাই আপোনালোকে আশীৰ্বাদ কৰক মই যেন এটাইকেইটা কামতে উন্নত হৈ থাকিব পাৰোঁ ইয়াকে কৈ মই আৰু মোৰ ভতিজাহঁতৰ ছোৱালী বিয়া হ'লে চেলেং কাপোৰকেইখনৰ দায়িত্ব মইহে লওঁ মই নাতিনী ছোৱালীও দুজনী তিনিজনী দিলোঁ ভতিজাও দিছোঁ তাহাঁতৰ লগৰ চেলেং কাপোৰ আশী সূতাৰ চেলেং কাপোৰ এতিয়া চেলেং কাপোৰ কিনি আনি পেলাই ছোৱালীৰ লগত দিয়ে কিন্তু মোৰ দিনত আকৌ মই তিনিজনী ভতিজাও দিলোঁ দুজনী মোৰ ফালৰ আই বোপাই ফালৰ নাতিনীও দিলোঁ দুজনী ভতিজাও দিলোঁ তাহাঁতৰ লগত মই আশী ষাঠি মুগা সূতা ফুল দি চেলেং কাপোৰ বৈ দিছিলোঁ এতিয়া কিন্তু দেশবোৰ পৰিৱৰ্তন হ'লতো মিহি মিহি কাপোৰ বিচাৰিবলৈ ল'লে হ'লেও এতিয়ালৈকে মই বৈ আছোঁ কাৰোবাক দৰকাৰ হ'লে খুজিবও পাৰে বা নিবও পাৰে ফোন চোন কৰি আৰু নিজৰ ভাইটিহঁতক মই গামোচা আজিলৈকে কিনা গামোচা গা টুকিবলৈ নিদিওঁ বোৱা কেঁচা সূতীয়া বৈ দিওঁ গা টুকিবলৈ পকোৱা সুতীয়া বৈ দিওঁ ডাঙৰ ডাঙৰ ফুল বাচি ব তুলি ব তুলি লওঁ ফুল বাচোঁতে নামঘৰলৈ যাবলৈ লৈ দিওঁ গতিকে সকলোৱে যদি সেইটো উৎসাহ দি কাম কৰে ধন্যবাদ মই সকলোকে এইবোৰ কাম কৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ সকলোৱে যেন আগৰ কলা কৃষ্টিবোৰ যেন নেৰে আৰু থলো আৰু দেই